মোৰ দ্বিতীয় পণ্যবিধ আছিল শাৰী শাৰীৰ ঋণাত্মক দিশটো বহুতেই আছে তাৰ ভিতৰত মই এতিয়া দুটামান ক'বলৈ ওলাইছোঁ কিছুমান মহিলাৰ কাৰণে শাৰী পিন্ধাটো একেবাৰে সহজ নহয় সহজ নহয় সম্পূৰ্ণভাৱে ভালকৈ এখন শাৰী পিন্ধিবলৈ জনাটো জনাটো নতুন মানুহৰ বাবে কঠোৰ হৈ পৰে শাৰী পিন্ধিবলৈ যিবিলাকে প্ৰথম আৰম্ভ কৰে বা শাৰীখন ভালকৈ যেতিয়া পিন্ধে কেনেকৈ সেই বিষয়ে জানি পেলাই পিন্ধিবলৈ আৰম্ভ কৰে সেইটো বহুত কঠিন কঠিন হৈ পৰে শাৰী এখন ভালকৈ পিন্ধিবলৈ ভালকৈ পিন্ধিবলৈ হ'লে জানিবলৈ অনুশীলনৰ বহুত প্ৰয়োজন আছে এই অনুশীলন কৰিবলৈও বহুত টাইম সময়ৰ সময়ৰ প্ৰয়োজন হয় সহজে অনুশীলন কৰাতো মানে সহজ নহয় শাৰী এখন পিন্ধাতো কাৰণ শাৰীখন বহুত দীঘল থাকে আৰু শাৰী এখন পিন্ধি পেলাই ক'ৰবাত যাবলৈ মানে যাত্ৰা কৰিবলৈ তো অসুবিধাজনক হয় কাৰণ এতিয়া বাইকত যাবলৈ হ'লে শাৰী এখন পিন্ধি পেলাই বাইকত উঠি যাবলৈ অলপ অসুবিধা হয় যেনেকৈ ধৰক চাইকেল চলাবলৈ বা আপোনাৰ বাছত ট্ৰেভল কৰিবলৈ যাত্ৰা কৰিবলৈ শাৰীখন সুবিধাজনক নহয় এতিয়া আপোনাৰ ক'ৰবাত ধৰক অলপ ল'ৰালৰিকৈ যাবলগীয়া হ'ল অলপ খৰখেদাকৈ খোজ দিবলৈ বা দৌৰিবলৈও অসুবিধা হয় শাৰী এখন পিন্ধি পেলাই কাৰণ শাৰীখন যিহেতুকে মেৰিওৱা থাকে কেইবাটাও পাকো মেৰিওৱা থাকে ভৰিটো মানুহে নিজ ইচ্ছা মতে মানে খৰখেদাকৈ যাব নোৱাৰে সেইটো বাবে অসুবিধা হয়

এতিয়া কিবা এটা কামত যদি মানুহে সময় কম থাকে বোলে সোনকালে যাব লাগে এই ইমান সময় ভিতৰত পাবগৈ লাগে তেনেকুৱাত যদি মানুহে শাৰী পিন্ধিবলৈ লয় শাৰী পিন্ধাটো ইমান কম সময়ৰ ভিতৰত সম্ভৱ নহয় বিশেষকৈ যিবিলাকে আৰম্ভণি কৰে আৰম্ভণি শিকে শাৰী এখন কেনেকৈ পিন্ধে তেখেতসকলৰ বাবেতো সম্ভৱেই নহয়